অঁ কোনে কৈছে বাৰু অঁ অঁ হয় হয় কওকচোন অঁ অঁ

অঁ

অঁ অঁ আমাৰ আমাৰ আমাৰ ময়ে আছোঁ বৃদ্ধাশ্রমৰ লগতে জড়িত হৈ আছোঁ ডিব্ৰুগড়তে অঁ অঁ

অঁ হয় নেকি অঁ অঁ

অঁ অঁ অঁ

অঁ অঁ অঁ

অঁ অঁ আপুনি মানে পেঞ্চনৰ পইচা পায়

অঁ অঁ

অঁ

অঁ অঁ অঁ

মই কাইলৈ দিনৰ দহটা বজাতে পামগৈ আপুনি তাতে থাকিব আপোনাৰ ঘৰতে

অঁ অঁ ঠিক আছে অঁ অঁ অঁ হ'ব